হেল্ল' হয় এইটো শৰ্মা ষ্টেছন্যাৰিত লাগিছিল নেকি হয় আপোনাৰ আপোনাৰ হেৰি দোকানখন এজিত আছে নে ভেটাপৰাত আছে আচ্ছা আচ্ছা হয় আপোনাৰ মানে ছোৱালীৰ মেক আপ প্ৰডাক্ট ধৰক সেনেকুৱা টাইপৰ প্ৰডাক্ট পাই নেকি আচ্ছা আচ্ছা মোক মোক মানে আপোনাৰ হেৰি আনিয়ন হেয়াৰ অইল আৰু মানে আপোনাৰ প্ৰাইমাৰ চাইমাৰ লাগিছিলে মোৰ মানে এখন বিয়া আহি আছে সেইকাৰণে লাগিছিলে মানে আপোনাৰ ডিচকাউণ্ট চলি আছে নেকি তেনেকুৱা কিবা হয় হয় হয় মোক মামাআৰ্থৰ লাগিছিলে অনিয়ন হেয়াৰ অইল আপোনাৰ এমাউণ্টটো কিমান হ'ব আচ্ছা আচ্ছা আচ্ছা আচ্ছা মানে এনেকুৱা দেমেজটো নহয় ন আচ্ছা আচ্ছা চেটাফিল আপোনাৰ চিকু এইবিলাকো আছে এনেকুৱা ক'ম্পেনী আচ্ছা আচ্ছা হয় হয় এনেকুৱা আপোনাৰ ধৰক এনেকুৱা বিউটি ধৰক আপোনাৰ আঙুঠি চাঙুঠি চেইন টেইন ধৰক এনেকুৱা কাণফুলি চানফুলি আচ্ছা আচ্ছা মানে আপোনাৰ মোক ৰিং লাগিছিল অকণমান ডিজাইনাৰ ৰিং টাইপৰ লাগিছিল কিমান মই মানে এটা এটা নলওঁ গোটেই চেটটো ল'ম কিমান ল'ব হয় হয় মানে এইটো মই নিজে বিচাৰি ল'ব লাগিব ন আচ্ছা আচ্ছা আচ্ছা মোক আপোনাৰ বেছিখিনি বস্তু নালাগে তেনেকুৱা আপোনাৰ আঙুঠি লাগিব আৰু আপোনাৰ আনিয়ন হেয়াৰ অইল লাগিব মানে মোৰ দেমেজ হৈছে চুলিখিনি আৰু সেইকাৰণে লাগিব আৰু আপোনাৰ মোক এটা প্ৰাইমাৰ লাগিছিলে লেকমিৰে লাগিব কিমান ল'ব এইটো হয় হয় হয় ত' আপুনি মোক গোটেইখিনি পেক কৰি কেনে হোম ডেলিভাৰী কৰি দিব মই মানে যাব পাৰোঁ ঠিক নাই মোৰ মানে কাম হেৰি মই হেৰি থাকে বন্ধ পোৱা নাই আপুনি মোক হোম ডেলিভাৰী কৰি দিব পাৰিব আপুনি মোক ফোন কৰিব পাৰে মই তেনেকৈ ওলাই যাব পাৰিম হয় হয় হয় হয় হয় ঠিক আছে থেংক ইউ অঁ ঠিক আছে আপুনি মোক খালী এবাৰ ফোন কৰিব দিয়াৰ আগে আগে হয় হয় ঠিক আছে